প্ৰযুক্তিৰ ফলত মনোৰঞ্জন আচলতে আগতেও মনোৰঞ্জন আছিল কিন্তু আগতে আচলতে মনোৰঞ্জনটো আচলতে সীমাবদ্ধ আছিল কিন্তু এতিয়া মনোৰঞ্জনটো আচলতে মানুহৰ সৰু ল'ৰা ছোৱালীৰ পৰা বহুত বয়স হোৱালৈকে আচলতে মনোৰঞ্জনটো বৃদ্ধি পাইছে আৰু আজিকালি সকলো মানুহেই আচলতে বিভিন্ন সমস্যা থাকে কিন্তু হাতে হাতে যি তেওঁলোকৰ স্মাৰ্টফোন থাকে তাতেই তেওঁলোকে মনোৰঞ্জনৰ আচলতে খোৰাক বিচাৰি পা পাবলৈ সক্ষম হৈছে আৰু আৰু আগৰ দিনত সেয়া মানে ৰেডিঅ'ছ আছিল বা ৰেডিঅ'বোৰো আগৰ মানুহে শুনিছিল ৰেডিঅ'ত আচলতে নিউজ তেওঁ তেওঁলোকে চাইছিল নিউজ বা বাতৰি তেওঁলোকে দেশৰ ৰাজ্যৰ যি খবৰ তেওঁলোকে খবৰ সেই ৰেডিঅ'তে শুনিছিল কিন্তু বৰ্তমান সময়ত আজি আচলতে আজিকালি স্মাৰ্টফোন ওলাইছে বা ইণ্টাৰনেটৰ ফলত আচলতে ইমান আচলতে গোটেই দেশ বিদেশৰ খবৰ পাব পাৰি ভিডিঅ' চাব পাৰি গান শুনিব পাৰি বিভিন্ন নতুন নতুন গান যেতিয়া আচলতে যেতিয়া মুকলি হয় সেই মুকলি হোৱাৰ লগে লগে আচলতে মোবাইলত আহি পৰে বা তেওঁ ইণ্টাৰনেটত আচলতে উপলব্ধ হয় আৰু সেইবোৰ আচলতে চাবলৈ সক্ষম হয় আৰু বহুত আচলতে বহুত বহুত ভাল ভাল কিছুমান আচলতে আজিকালি চিনেমা ওলাইছে সেই চিনেমাবোৰ আচলতে যিবিলাক বিজ্ঞানভিত্তিক চিনেমা বা ৰহস্যময়ী কিছুমান চিনেমা এইবিলাকো আচলতে চি বা শিক্ষাভিত্তিক যিবোৰ চিনেমা সেইবিলাক চিনেমা আচলতে বিভিন্ন ওলাইছে সেই চিনেমাবোৰ চাই কিনে আচলতে বহুত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰো উপকাৰ হ'বলে হৈছে আৰু তেওঁলোকে আচলতে এই প্ৰযুক্তিৰ ফলত আচলতে তেওঁলোকে বহুত উন্নত উচ্চ শিখৰত তেওঁলোকে উপনীত হৈছে আৰু তাৰে ফলত তেওঁলোকে ব ইয়াৰ লগতে তেওঁলোকে সাম্প্ৰতিক যি জীৱন সেই জীৱনত আচলতে তেওঁলোকে কিছু মনোৰঞ্জনৰ আচলতে খোৰাক পাইছে